আজিকালি যে ৰাস্তা পদুলিবোৰ বহুত বেয়া বিশেষকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰিবহণ ব্যৱস্থাটো ইমানেই দুৰ্বল ইমানেই পথ বেয়া যে ৰাস্তা নে গাঁত ধৰিবই নোৱাৰি ৰাস্তাৰ মাজতে পুখুৰী সদৃশ গাঁত আৰু সেইটো সময় ৰাতি যে যাবই নোৱাৰি ৰাতি গোটেই গাড়ী লৈ গ'লে গোটেই ৰাতি মানে কি হয় অৱস্থা বেয়া হৈ যায় চকু বিষাই যায়গে জুপি জুপি থাকোতে ইমানেই বেয়া আৰু তাৰ মাজতে আজিকালি কুঁৱলী পৰিছে এতিয়া ঠাণ্ডাৰ দিন গতিকে কি হৈছে পথ বেয়া ইপিনে কুঁৱলী মাৰিছে এইপিনে আকৌ কিছুমান মানুহে নতুনকে ড্ৰাইভিং শিকে সিহঁতে আপাৰ ডিপাৰ লাইটো নামাৰে ওপৰলে তললে নকৰে গতিকে চকুত পৰে ইমান সমস্যা হয় ৰাতি গাড়ী চলাবলে যে বহুত বেয়া হয় আৰু দিনত কিন্তু অলপ ভাল হয় যদিও ৰাস্তা ইমান বেয়া কিছুমান বহুত কিছুমান ৰাস্তা বনায়েই আছে ধূলিৰ পৰা গাড়ী ইখন গাড়ীৰ পৰা সিখন গাড়ী নেদেখি আকৌ মাজতে কেতিয়াবা খাল আকৌ দলঙৰ অৱস্থা যে ক'বলেই নোৱাৰি কিছুমান পকা দলঙো কি হৈছে কেতিয়াবা মাজতে বহি গৈছে ইমান বেয়া ৰাস্তা হৈছে গতিকে সেই অভিজ্ঞতাবোৰ মানে বহুত বেয়া মানে ইয়াত যে গাড়ীয়েই চলাম নে কি হয় সেইবাবে ইয়াত কোনো ধৰণৰ দামী গাড়ী নচলেই যিবোৰ বিদেশত চলা যিবোৰ দামী গাড়ী হয় সিহঁতৰে কি হয় গাড়ীবোৰ মানে অৱস্থাটো ইমানেই বেয়া মানে কি হৈছে গাড়ীবোৰ তলবোৰ লাগি যায় গতিকে এনেকুৱা সময়ত আকৌ গাড়ী একেবাৰে নচলে